কালি দেওবৰীয়া বজাৰৰ পৰা মই হাতুৰী এটা আনিলোঁ হাতুৰীটো দাম বৰ বেছি নহয় আৰু হাতুৰীটো মজবুত দাঙিবলৈও মানে ওজনটো ঠিক আছে নালটো বহুত ভাল যদি তোক হাতুৰী দৰকাৰ হয় তে তেন্তে তাৰ পৰা আনিব পাৰিবি আৰু যদি মোক নেক্সট টাইম হাতুৰী দৰকাৰ হয় মই তেন্তে তাৰ পৰাই আনিম